আমি আমাৰ চিকিৎসালয়ত যথেষ্ট ভিৰ দেখিবলৈ পাওঁ যথেষ্ট ভিৰ মানে আমাৰ চিভিলতে গোলাঘাট আমাৰ কুশল কুঁৱৰ চিকিৎসালয়ত এতিয়া যিটো টিকেট কাটিবৰ কাৰণে লাইন হৈ থাকিব লগা হয় তেতিয়া ধৰক কেতিয়াবা এজন চিৰিয়াছ পেচেণ্ট আহি পেলাই তেনেকৈ লাইনত থকাটো মানে বহুত অসুবিধা হয় অসুবিধা হয় মানে কি কেতিয়াবা মানে যথেষ্ট অসুবিধা হৈ থাকোঁতে বোলে আজি পেটৰ বিষে হৈছে বা ভৰি বিষে হৈছে মানুহজন থিয় হৈ থাকিব পৰা নাই কিন্তু সেই লাইন পাতি এনেকৈ ৰখি থকাটো বহুত অসুবিধা হয় অসুবিধা হ'লেও এতিয়া আগত থকাজনে পিছৰজনক আগবাঢ়িবলৈ নিদিয়ে তেনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে মই ভাবোঁ কিছুমান তেনেকুৱা হেৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে টিকেট মানে তিনি চাৰি ঠাইমানত টিকেট দিয়া সুবিধা কৰিব লাগে তেতিয়া ইমান দীঘলীয়া শাৰী পাতিবলগীয়া নহয় তেতিয়া মানুহক সোনকালে ডক্তৰৰ ওচৰত দেখুৱাব পৰা কিছুমান সুবিধা হয় বুলি ভাবোঁ